মই এতিয়া এই লোকেল গৰু কথাহে ক'ম এতিয়া আমাৰ ঘৰত বিশেষকৈ লোকেল গৰুহে আছে এই মোৰ এতিয়া গাই আছে দমৰা গৰু আছে সব মানে আছে আৰু ঘৰখনত গৰু সৰহকৈ তেন্তে কিন্তু আৰু মই এই গৰু কেনেকৈ পালন কৰিব লাগে তেনেকৈ দুষাৰ মানে কওঁ আৰু তাৰপিছতে হেৰি কি কয় এই এতিয়া গৰুখিনি আমাৰ এতিয়া বিশেষকৈ বন্ধা হয় আৰু বন্ধা হয় তাৰপিছতে এতিয়া হেৰি দানা কাটি হেৰি কি কয় ঘাঁহ কাটিব লাগে দানা বনাব লাগে এনেই আৰু দিনত হ'লে আৰু এনেকৈ এৰাল চেৰাল দিওঁগৈ গধূলী হ'লে ঘৰলৈ আনি আকৌ দুপ বান্ধো আবেলি হ'লে মানে তেতিয়া আৰু দানা চানা বনাই কৰি আৰু ধুনীয়াকৈ গধূলি খাবলৈ দিওঁ তাৰপিছত তেনেকৈ এতিয়া গৰু এজনী এতিয়া পোৱালি দিছে তাৰপিছতে এতিয়া সেই পোৱালিও বহুত পালন কৰিব লাগে পোৱালি বান্ধিব লাগে এইফালে গৰু গাইজনীক দানা দিব লাগে তাৰপিছতে পানী খুৱাব লাগিব মানে সেইবোৰকে ইটো সিটোকৈ কৰিলে আকৌ গালি আহিলে বান্ধিব লাগিব গোহালিত তেনেকৈ কৰি দানা হেৰি কৰি মই আৰু সিমান আপডাল কৰি আৰু তেনেকৈ ইটো সিটো কৰি হেৰি কৰি থাকোঁ আৰু তাৰপিছতে মানে এতিয়া আৰু লোকেল মানে জাৰ্চি গৰু মানে তেনেকৈ জাৰ্চি গৰু মই আমাৰ ঘৰত নাই বাৰু হ'লেও দেখিছোঁ এই লোকৰ ঘৰত সিহঁতো বহুত মানে দানা চানা বনাই চাপৰ টাপৰ দি মানে বহুত শাস্তি কৰে তেতিয়া যেনিবা আৰু জাৰ্চি গৰু গাখীৰ বেছি ওলায় এই লোকেল গৰু আৰু যেনিবা আমাৰ ঘৰৰ দানাই বনাওঁ তুঁহ যেনেকৈ খেৰ কাটি পচলা চচলা দি মানে তেনেকৈ হেৰি হয় তাৰপিছত আৰু মানে এতিয়া যেনিবা জাৰ্চি গৰু আৰু দেখোঁ গাখীৰ বেছি বলি হয় কিন্তু লোকেল গৰুৰ নহয় আৰু